অসম ৰাজ্যখনৰ পূব প্ৰান্তৰ পৰা পশ্চিম প্ৰান্তলৈ ভালেমান উপাসনা গৃহ আছে প্ৰায় প্ৰতিখন গাঁও প্ৰতিখন চহৰ বা প্ৰতিটো উপকণ্ঠ অঞ্চলতে ভালেমান উপাসনা গৃহ যেনে মন্দিৰ মছজিদ গীৰ্জাঘৰ আদিবোৰ আছে তাৰোপৰিও আমাৰ গাঁৱে গাঁৱে থকা নামঘৰসমূহো হৈছে আমাৰ সমাজৰ এক উল্লেখযোগ্য উপাসনা গৃহ অসমৰ প্ৰতিখন গাঁৱতে প্ৰতিটো চুবুৰীতে ভালেমান উপাসনা গৃহ আছে এইবোৰৰ ভিতৰত নামঘৰসমূহ অন্যতম তাৰ উপৰিও আমাৰ শিৱসাগৰ জিলাত থকা শিৱদৌল দেৱীদৌল বিষ্ণুদৌল এইকেইটা প্ৰধান দৌলৰ উপৰিও কামাখ্যা মন্দিৰ নৱগ্ৰহ মন্দিৰ উ উগ্ৰতাৰা মন্দিৰ আদি এক উল্লেখযোগ্য উপাসনা গৃহ তাৰ উপৰিও সত্ৰ নগৰী মাজুলীত যিবিলাক সত্ৰ আছে সেই সত্ৰ অনুষ্ঠানসমূহো হৈছে অসমীয়া সংস্কৃতিৰ এক ধ্বজাবাহক তথা উপাসনা গৃহ এই সত্ৰসমূহত পুৱা গধূলি সদায় নাম প্ৰসংগ হয় সেই দিশৰ পৰা ইয়াত আমি ভগৱানৰ নাম কীৰ্তন কৰি অৰ্থাৎ তেখেতৰ উপাসনা কৰোঁ তাৰ উপৰিও আমাৰ অসমীয়া সংস্কৃতিৰ চৰ্চাও কৰা হয় এনেধৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভালেমান উপাসনা গৃহ বিস্তৃত হৈ আছে